এই কাকজান ধাৰিগাঁৱৰ পৰা এ মই এনেকৈ নতুনকৈ দোকান এখন খুলিছিলোঁ

এ আপোনালোকৰ তাত এনে ল'ব পৰা হ'ব নহয়

নাই নিজৰ নিজৰ

ঠিক আছে ঠিক আছে অ ঠিক আছে মই

অ ঠিক আছে ঠিক আছে অ অ হ'ব দিয়ক হ'ব দিয়ক